পশুধনৰ খাদ্যৰ ব্যৱস্থা মই এনেধৰণে কৰো প্ৰথম মই গৰু কথাকে কওঁ গৰুক মই ঘাঁ দিওঁ গাঁ কাটি আনো আৰু তাৰ উপৰি কলগছ কাটাই আনাও তাৰ লগত তুহঁগুৰি মিলাই সিজাই খোৱাওঁ আৰু ছাগলীকো তেনেধৰণে এৰিয়েই দিওঁ বাৰু ঘাঁ খাবৰ কাৰণে পথাৰে চথাৰে বৰষুণ দিলে কেতিয়াবা তেনেকৈ সুৰাপাত আনো বা কঁঠাল পাত আনো তেনেকৈ আনি দিওঁ সেই ধৰণেই মই তেওঁলোকক প্ৰতিপাল কৰো আৰু হাঁহৰ ক্ষেত্ৰত হাঁহক মই তুংগুৰি দিওঁ মাজে মাজে চাপৰো দিওঁ আৰু এৰি দিওঁ পুখুৰীত তেনেধৰণেই তাত কীট পতংগ পায় খায় তেনেকেই তেওঁলোকে পেট ভৰায় সেই ধৰণেই কৰো তাৰ ছাই কুকুৰাক এৰিয়েই থা থওঁ এৰি দিওঁ এৰি দি চৰি ফুৰে আৰু কাষত বাহনি আছে তাতো চৰেগৈ তাৰ মাজতে মই ধানো দিওঁ চাউলো দিওঁ সেইধৰণে দিওঁ আৰু বেলেগ ধৰণৰ খাদ্য তেনেকৈ কুকুৰাক দিয়া নহয় সেইবোৰেই দিওঁ কেতিয়াবা পেলনীয়া ভাত থাকিলে হাঁহ কুকুৰাক তেনেকেও দিওঁ বা অন্য ধৰণৰ কিবা কিবি বস্তু থাকিলে দিওঁ সেই ধৰণেই কৰি থাকো গৰুৰ ক্ষেত্ৰতে বহুতো কিবা কিবি দিব পাৰো খাব কাৰণে এইবিলাক ৰৈ যোৱা কিছুমান পাচলি কাটো পাচলি বাকলি কিছুমান ৰৈ যায় সেইবিলাকো তেওঁলোকক আনি সিজাই খোৱাওঁ গৰুক গৰুবিলাকৰ খোৱাবলৈ ইমান দিগদাৰ নহয় বাৰু বতৰ বেয়া হ'লেহে অকণমান দিগদাৰ হয় মাজে মাজে ঘাঁহো কাটি আনো গৰুক দিবৰ কাৰণে ওচৰতে আমাৰ পথাৰ আছে পথাৰৰ পৰাই আনো কাটি পেলাই ঘাঁহ মই তেনেধৰণে গৰুক দিওঁ আৰু কলগছ কাটি আনি সেইধৰণে সিজাওঁ তুঁহগুৰি লগত সন্ধিয়া টাইমত দানা দি অলপ খাবলৈ দিওঁ তাৰ ওপৰত পানী মাজত দুপৰীয়া হ'লে পানীও দিওঁ তুঁহগুৰি মিলাই পানী লগত তেনেকৈ দিওঁ সেই ধৰণেই খাদ্যবিলাক আমি দি থাকো হাঁহ গৰু ছাগলী হাঁহ কুকুৰাক এই চাৰিটা বস্তুৱে আমি ৰাখিছো এবাৰ তেনেকৈ মই গাহৰিও পোহিছিলো গাহৰিক পথাৰৰ পৰা কচু কাটি আনো কচু কাটি আনি তুঁহগুৰি লগত সিজাই দিওঁ তেনেকৈ খায় আৰু তুঁহগুৰি শুদাকেও তুঁহগুৰি খাবলৈ দিওঁ কেতিয়াবা আকৌ কচু কাটি আনিবলৈ বতৰ বেয়া হ'লে দিগদাৰ হয় মাইকী মানুহ মই যাবও নোৱাৰো পথাৰৰ মাজলৈ সেইধৰণে তেতিয়া আমি অকল তুঁহগুৰিকে দিওঁ গাহৰিক তেনেকেই দি খোৱাওঁ আৰু হাঁহক দিগদাৰ নাই হাঁহ পানীত চৰে পানীত চৰিবলৈ গুচি যায় আহাৰ পাছত সন্ধিয়া টাইমত দানা পানী দিওঁ তেনেধৰণেই ৰাখিছো সেই ধৰণেই বহুতখিনি মই চলাই আছো তেনেকেই